হেল্ল' ভাইটি তুমি ক'ত আছা অ আহি পাইছা নেকি অ তোমাকতো মই দেখা নাই অ তুমি এই দাগাপাৰা এই আৰ্মি স্কুলৰ ওচৰৰলৈকে আহা অ আহি থাকা তোমাক মই হাতখন দাঙি দেখুৱাই দি আছোঁ